সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়া ভাষাটোক প্ৰতিনিধিত্ব কৰা অসমীয়া গায়ক বুলি ক'লে মই পাপন মহন্তক ক'ব পাৰোঁ কাৰণ তেওঁ আমাৰ ভাৰতৰ বাহিৰতো অসমীয়া গীতসমূহ

পৰিৱেশন কৰিছে কাৰণ তেওঁ ভাৰতৰ বাহিৰৰ মহিলাকো আমাৰ ভাৰতলৈ আনি তেওঁৰ লগত অসমীয়া আমাৰ বিহু গীতসমূহ গাইছে বহুতো মঞ্চত আমি দেখিছোঁ তেওঁ সাৰেগামাপাতো সাৰেগামাপাত তেওঁ জাৰ্জ আছিলে এবাৰ আৰু তেওঁ শ্ৰেয়া ঘোসালৰ লগত অসমীয়াত এটা এই অ অলপ দিনৰ আগত গান উলিয়াইছে তেওঁ নিজে লিখি তেওঁ শ্ৰোয়া ঘোসালৰ লগত শ্ৰেয়া ঘোসালৰ লগত গাইছে আৰু আমি ক'ব পাৰোঁ ভূপেন হাজৰিকাদেৱক তেওঁ আমাৰ অসমীয়া গান খি গানসমূহ নানান দেশত পৰিৱেশন কৰিছিল আৰু জুবিন গাৰ্গৰ কথা ক'ব পাৰোঁ জুবিন গাৰ্গেও বহুতকেইটা অসমীয়া গান ষ্টেজত আমি গোৱা দেখিছোঁ বাহিৰত